ধৰ্মীয় অনুষ্ঠান বুলি ক'লে আমি দেৱালীটোকে বুজোঁ আৰু দেৱালী পাতি আমি ভাল পাওঁ দেৱালীৰ দিনা আমি আমাৰ ল'ৰা ছোৱালী বোৱাৰী আমি বগা সাজপাৰ পিন্ধি চাকি বন্তি জ্বলাওঁ আৰু কিছুমানে ব'ম ফুটায় কিন্তু আমি সেই ব'ম চ'ম ফুটাবৰ নাই আমি ব'ম নুফুটাওঁ ব'ম ফুটাব ভালো নাপাওঁ চাকি বন্তিহে জ্বলাওঁ আৰু লাইট তাইটবিলাক জ্বলাওঁ আৰু এইবিলাক গেটত আমি হেৰি কৰোঁ কলপুলি ৰোওঁ কলপুলি ৰুই তাতেও আমি চাকি দিওঁ চাকি বন্তি দি আমি ভাল পাওঁ